কামৰূপ মহানগৰত বৰ্তমান সময়ত হোৱা আটাইতকৈ ডাঙৰ সমস্যা বুলি ক'লে কৃত্ৰিম বানপানী আৰু খোৱাপানীৰ কথা ক'ব পাৰি কৃত্ৰিম বানপানী কামৰূপ মহানগৰৰ মানুহখিনিক বাৰিষাদিনত বিশেষকৈ হাৰাশাস্তি কৰি আহিছে ত' এজাক বৰষুণত বৰষুণ দিলেই ৰাস্তা ঘাটত মানুহ ওলাব নোৱাৰা হয় নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ যাব নোৱাৰা হয় সেই একেদৰেই খোৱাপানীৰ সমস্যাই তেওঁলোকক হাৰাশাস্তি কৰি আহিছে কামৰূম মহানগৰত নেতাসকল বা মন্ত্ৰীসকলক এটাই অনুৰোধ কৰিব বিচাৰোঁ যে সেই সমস্যাবিলাক অতি সোনকালে সমাধা কৰি মানুহক ভালদৰে জীয়াই থাকিবলৈ সুবিধা কৰি দিয়ে যেন